কৈছে এতিয়া আমাৰ চৰকাৰ কৈছে চৰকাৰে বহুতখিনি সুবিধা কৰি দিছে মহিলাসকলক কৈছে গোট খুলি দিছে গোটৰ কৈছে আত্মসহায়ক গোট

অৰুণোদয় আঁচনি দিয়ে অৰুণোদয় আঁচনি কৈছে বাৰশ পঞ্চাছ টকা

ৰান্ধনিখিনিকো নিদিয়ে কৈছে ৰান্ধনি কৈছে চৰকাৰে কৈছে তেওঁলোকক দৰমহা দিয়ে সেইটো কাৰণে ৰান্ধনিখিনিকো পইচা নিদিয়ে আকৌ

আয়ুস্মান কাৰ্ড আছে ন নাই মোক ক' লো আয়ুস্মান কাৰ্ড নাই ক'লে আপোনাৰ চাউল কাৰ্ড আছে নেকি

কিছুমান কিছুমান জেগা কৈছে ব্লক ব্লগ ইটা দি কৈছে বনাই দিছে কিছুমান ৰাস্তা কৈছে অঁ পকী কৰি দিছে পকা বনাই দিছে কৈছে কাৰ্পেটিং কৰি দিছে আজি আমাৰ ৰাস্তাটোৰ অঁ কালি পৰহি কৈছে যিটো ৰাস্তাত আমি যাব পৰা নাছিলোঁ সেই ৰাস্তা কৈছে ইমান সুন্দৰকে বনালে অঁ ইমান সুন্দৰকে কৈছে দুই তিনটা অঁ অঁ সৰু গাড়ী দুখন ধুনীয়াকে পাৰ হৈ যায় কৈছে আগত সেই ৰাস্তা কৈছে অঁ আমি যাব নোৱাৰোঁ ইমান ধূলি কৈছে চকু বন্ধ কৰি যাবলগীয়া হয় যদি বাইক লৈ যাওঁ কৈছে হেলমেটটো পিন্ধি যাবলগীয়া হয়

আৰু যেতিয়া এটা কৈছে ল'ৰা ছোৱালীয়ে হয় তেতিয়া বহুত কষ্ট হৈ গৈছে সেইটো কাৰণে মেডিকেলত লৈ গৈছে

চল্লিছ টকা পইচা আমাৰ খৰচ হৈ গৈছে সেই চল্লিছ টকা পইচা কৈছে আমাক ডেইলি বচাই দিছোঁ কৈছে এজন মানুহ কৈছে পাঁচ কেজি চাউল দিয়ে গৈছে দুশ টকাকে কৈছে আমাক চাউল বচাই দিয়া গৈছে সেই চৰকাৰে কৈছে আমাৰ ভাৰত চৰকাৰে আমাক বচাই দিছে গৈছে